ন লাখ নিৰানব্বৈ হাজাৰ নশ নিৰান্নব্বৈ আঠ লাখ নব্বৈ হাজাৰ সাতশ সাত লাখ আশী হাজাৰ ষাঠি হাজাৰ নশ পাঁচ লাখ আশী হাজাৰ নশ